আমাৰ অঞ্চলত বিশেষকৈ দু দুটা জনগোষ্ঠী অধিক আছে সোণোৱাল কছাৰী আৰু মৰাণ জনগোষ্ঠী সোণোৱাল কছাৰী জনগোষ্ঠীৰ সাংস্কৃতিক দিশত অতি চহকী সোণোৱাল কছাৰী সাংস্কৃতিক দিশৰ বিশেষকৈ লগ বিহু লেছেৰি খিৰিং খিৰিং বাইথ' পূজা কেঁচাইখাইতী পূজা আদি পূজাত বিভিন্ন ধৰণৰ প পৰ্যটকৰ ভিৰ হয় ইয়াৰ উপৰি মৰাণ বিহু মৰাণ জনগোষ্ঠীৰ এটা অন্যতম বিহু ৰাতি বিহু যি বিহুত বিদেশী পৰ্যটকো তেওঁলোকৰ মন বা আমেজ পূৰাবলৈ তেওঁলোকে অহা দেখা যায় আমি আমাৰ মৰাণ জনগোষ্ঠীৰ আৰু সোণোৱাল কছাৰী জনগোষ্ঠীৰ যি সাংস্কৃতিক দিশ আছে এই সাংস্কৃতিক দিশ আমি বাহিৰৰ যিবিলাক পৰ্যটন আছে পৰ্যটনৰ লগত আমি ভালদৰে মানে উপভোগ কৰোঁ আৰু আমি এনেদৰে ভাগ বতৰা কৰি আমাৰ আমি সংস্কৃতিক দিশটো আগুৱাই নিছোঁ